হয় দাদা অ মই আপোনালোকৰ ৰেষ্টুৰেণ্টৰ পৰা এটা অৰ্ডাৰ দিছিলোঁ ভেজ চুপ ত' সেই ভেজ চুপটো মই আজি ঘৰত বৰ্ত্তমান সময়ত মই উপস্থিত নাই হয় গতিকে মই দুদিনৰ ভিতৰত দুদিনলৈকে মই ঘৰত নাথাকিম গতিকে মই সেইটো অ যাতে মই সেই দুদিনৰ পিছত আহি গ্ৰহণ কৰিব পাৰোঁ তাৰ বাবে কিবা আপোনালোকৰ ফালৰ পৰা অধিক উন্নত মানৰ কিবা পেকেজিং আপোনালোকে মোক আ দিব পাৰিব নেকি হয়

হয় মানে মই দুদিনৰ কাৰণে ঘৰত নাথাকিম গতিকে যাতে মই দুদিনৰ পিছতো আহি সেই ভেজ চুপটো যাতে মই গ্ৰহণ কৰিব পাৰোঁ আপোনালোকে তাৰবাবে উন্নত মানৰ মোক পেকেজিং আ দিব লাগে

ধন্যবাদ আ গতিকে এইটো এইটো মই দুদিনৰ পিছতো গ্ৰহণ কৰিলে এইটো কোনো ধৰণৰতো অনিষ্ট নহয় বা মই গ্ৰহণ কৰিব পাৰিম

হয় ঠিক আছে বাৰু ধন্যবাদ